দৌৰটো স্বাস্থ্য স্বাস্থ্যৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে বহুত ভাল দৌৰিব পাৰিলে মানুহ মানুহৰ স্বাস্থ্য ভালে থাকে নতুন ঠাইতকৈ নিজৰ চিনাকি জেগাত দৌৰি ভাল লাগে দৌৰিবলৈ ভাল যিহেতু দৌৰা ঠাইডোখৰ কোনডোখৰত দ গাঁত কিবা কিবি আছে নেকি সেইটো জনাৰ পিছতহে দৌৰিব পাৰি বা দৌৰিবলৈ সুচল হয় নতুন ঠাইত দৌৰিবলৈ জেগাডোখৰ যদি ওখৰা মুখৰাও থাকে জনা নাযায় গতিকে নতুন ঠাইত দৌৰিবলৈ ভয়ো লাগে সেইকাৰণে নিজৰ চিনাকি জেগাত দৌৰি ভাল লাগে দৌৰিবলৈ ভাল দূৰ স্বাস্থ্যৰ কাৰণে বা যিকোনো বস্তু হজম হোৱাত সহায় কৰে

বিভিন্ন জেগাত প্ৰতিযোগিতা হয় প্ৰতিযোগিতাবিলাকত ভাগ ল'ব পাৰি ভাগ লৈ পুৰস্কাৰ পাবও পাৰি দৌৰেই মানুহৰ জীৱনৰ মুঠতে বহুত বহুত কাৰণত ভাল সকলো মানুহে সমানে দৌৰিব নোৱাৰে শকত মানুহে দৌৰাত অলপ অসুবিধা হয় ফুফনি বেছিকৈ ধৰে দৌৰিলে কিবা এটা বস্তু খোজকাঢ়ি গৈ যিমান সময়ত পাব পাৰি অলপ সোনকালে যাবলৈ হ'লে দৌৰি যাব লাগিব দৌৰি গৈ পেলানি সোনকালে যথাস্থানত পাবগৈ পাৰি গতিকে এনেধৰণৰ কিছুমান এনেকুৱা সম সময় আহি যায় সময়ো তাকৰ যেনে ধৰক পথাৰত আমি খেতিয়ক মানুহ গৰু গৰু এটা এৰালৰ পৰা ছিগি গ'ল তাক বিচাৰি আনিবলৈ যাওঁতে বা তাৰ পকৰত দৌৰিবলগীয়া হয় এনেকুৱা বিভিন্ন দিশত দৌৰটো উপযোগী